অঁ এই মোক অলপমান ফল লাগিছিল আপেল আছে দোকানত অঁ কেজি কেনেকৈ ই এশ ষাঠি টকা বেছি হৈছে আশী টকামানত দিব পাৰিব নাই পায়েই দেখোন বজাৰত তেনেকৈয়ে বেচে বিছ টকা কিমান এশ চল্লিছ টকা বেছি হৈছে এশ বিছমান দি দিয়া আৰু দিয়া দুই কেজিমান দিয়া আৰু ডালিমৰ ডালিমৰ কেজি কেনেকৈ চব দাম বেছি দেখোন তোমাৰ দোকানত আপেলটো মই বজাৰৰপৰা আশী টকাকৈ নিছোঁৱে তুমি এতিয়া ইমান বেছিকৈ কৈছা তথাপিও মই তোমাক দিছোঁ আৰু সেই বুলি প্ৰতিটো বস্তুতে বেছিকৈ দিব নোৱাৰি নহয় ডালিমত বিছ টকা প্ৰতিটো বস্তুতে বিছ টকা কমালে কেনেকৈ হ'ব সেইটোত বেছি দিছোঁ এইটোত অকণ কমাই দিয়া তুমি এশ ষাঠি টকা কৈছা মই এশ বিছ দিলোঁ তোমাক চল্লিছ টকা এটাহে কমালোঁ ডালিম এক কেজি দিলেই হ'ল ডালিমটো দামটো কিমান কিমানত দিবা সেইটো ফিক্স নকৰিলা দেখোন এশ বিছ টকাত দিব পাৰিবা এই হ'ব দিয়া এশ টকা এটা দিম আৰু পূৰাপূৰি লোৱা খুচুৰা মুচুৰা নাই বিছ টকা চিছ টকা হ'ব আৰু হ'ব দিয়া পইচাই নাই বেগত মই তোমাক ক'ৰপৰা দিম এশ টকা এটা দিছোঁ হ'ব আৰু দিয়া বেলেগ মানে হেৰি লাগিছিল আকৌ কল কল কেনেকৈ কল আছে নাই ষাঠি টকাকৈ ডৰ্জন হিচাপে অঁ এই মালভোগ কলটোৱেই লাগিছিল আৰু এক ডৰ্জন বা পঞ্চাছ টকা এক ডৰ্জনত পঞ্চাছ টকা হ'ব ঠিক আছে দিয়া অঁ অঁ অঁ অঁ হ'ব দিয়া